মই মোক ঘৰত থকা জন্তুবোৰৰ সৈতে মই প্রায় সৰুৰে পৰাই সিহঁতৰ লগত সম্পৰ্ক ৰাখোঁ সিহঁতক সময়মতে খুওৱা পানী দিয়া সময়মতে দানা দিয়া গাখীৰ খিৰোৱা গোবৰ পেলোৱা গৰু ছাগলী ইত্যাদি মই বহুত ভাল পাওঁ আৰু মোৰ এটা ডাঙৰ তাত চখ আছে তাৰ ভিতৰত মই জাৰ্চি যিজনী আছিলে আমাৰ তাইক আমি মুনু বুলি মাতিছিলোঁ তাই মুনু বুলি কোৱাৰ লগে লগেই তাই মুখলৈ চায় আৰু মোৰ ওচৰত আহি ডিঙিটো পাতি দিয়েহি সিহঁতৰ লগত সময়ত কটাই বৰ ভাল লাগে ৰাতিপুৱা যেতিয়া সিহঁতক গা ধুৱাই দিওঁ গাটো পাতি দিয়ে ধুনীয়াকৈ ব্ৰাশ্ব লৈ মাৰি দিওঁ আৰু গাখীৰ খিৰোৱাৰ আগত ধুনীয়াকৈ চাফ চিকুণ কৰি যেতিয়া গাখীৰ খিৰাওঁ কোনো আমনি নকৰে আৰু সেই গাখীৰ প্ৰায় মিনিমাম মানুহে মোৰ ঘৰৰ পৰা লৈ যাবলৈ বিচাৰে কাৰণ মই বৰ ধুনীয়াকৈ তেওঁলোকৰ যত্ন লওঁ সময়মতে দানাও দিওঁ সময়মতে পানী দিওঁ আঠুৱা দি দিওঁ যাতে তেওঁলোকে কোনো অসুবিধা যাতে নাপাই যিহেতু তেওঁলোক নিমাত